সকলো মানুহৰ জীৱনতে মানে মানুহৰ জীৱনৰ লক্ষ্য এটা থাকে সবে জানে আমি সৰুতে স্কুলত লিখিছিলো মাই এইম ইন লাইফ ৰচনা তেতিয়াৰ পৰাই মানে এটা লক্ষ্য সবৰে থাকে কিছুমানে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে কিবা বিচাৰে মোৰো আছিল সৰুৰ পৰা শিক্ষক হোৱাৰ বহুত হেঁপাহ আছিল মানে বেলেগক মই নিজে যিমান পঢ়ি ভাল পাওঁ বেলেগক পঢ়োৱাইয়ো ইমান ভাল পাওঁ জ্ঞান আহৰণ কৰি নতুন নতুন বস্তু শিকি ভাল পাওঁ নতুন নতুন অভিজ্ঞতা আহৰণ কৰি ভাল পাওঁ সেইকাৰণে আৰু যিহেতু মই শিক্ষক বৃত্তিৰ লগত জড়িত ভাবিছিলো মই বহুত জ্ঞান থাকিব লাগিব ভালদৰে ব্যৱহাৰ কৰিব জানিব লাগিব বেলেগক পঢ়াবৰ নিজে ভালকৈ পঢ়িব লাগে সেইটোতো আপোনালোকে জানে আৰু ঠিক সেইকাৰণে আৰু ভালকৈ নিজে পঢ়ি ল'ম পঢ়ি লৈ কিনে সৰুৰ পৰাই আৰু ভালকে পঢ়াখিনি ভালদৰে কৰি আছোঁ নিজৰ খুটি নাতি মাৰি কিনে ইংলিছৰ ইংলিছৰ শিক্ষয়ত্ৰী হ'বৰ মই বহুত বিচাৰোঁ আৰু মই সৰুৰ পৰাই ইংৰাজী বিষয়টো বহুত ভাল পাওঁ মোৰ প্ৰিয় বিষয় আছিল ইংৰাজী আৰু ইংৰাজীত পয়েমবিলাক চৰ্ট ষ্টৰিবিলাক ন'ভেল আনকি বিভিন্ন ৰাইটাৰৰ ষ্টৰি এইবিলাক অটো'বায়গ্ৰাফি এইবিলাক মই পঢ়িছোঁ আৰু বহুত ভাল পাওঁ পঢ়ি পেলাই আৰু ইংলিছৰ ব্যাকৰণখিনিও মই শুদ্ধ কৰিবৰ চেষ্টা কৰোঁ যাতে মোৰ ভুল নোহোৱাকৈ কাৰণ মই নিজে শিকাৰ লগতে বেলেগকো শিকাব লাগিব আৰু বেলগক শিকাবলৈ গৈ মই শুদ্ধকৈ শিকাব লাগিব সেইদৰে মই আৰু ইংলিছৰ এজন শিক্ষক মানে মই কলেজৰ শিক্ষক এজন মহাবিদ্যালয়ৰ শিক্ষয়ত্ৰী হ'ব বিচাৰোঁ সেইকাৰণে মই ভালদৰে কৰিবলৈ কৰিব লাগিব মই বৰ্তমান ডিগ্ৰীটো কমপ্লিট কৰিলো এতিয়া এখন ভাল ইউনিভাৰ্চিটিত এডমিশ্যন ল'ব ইচ্ছা আছে ইংলিছ বিষয়টোক মোৰ গুৰু বিষয় হিচাপে লৈ কিনে ভালদৰে পঢ়িবৰ ইচ্ছা আছে ভালদৰে পঢ়ি শুনি মই জীৱনত মানে পিএইছডি ডিগ্ৰীটো লোৱাৰ বহুত হেঁপাহ আছিল মোৰ নামৰ আগতে যেতিয়া ডক্তৰেট ডিগ্ৰীটো আহিব মই মানে সেই ইচ্ছাটো পূৰণ হ'ব মানে সপোন বুলিও ক'ব পৰা যায় আৰু যেতিয়া মই সপোনটো পূৰণ কৰি ভাল এখন মহাবিদ্যালয়ত এজন ইংৰাজী বিভাগৰ শিক্ষয়ত্ৰী হিচাপে জইন কৰিব বিচাৰোঁ আৰু ঠিক তেনেদৰে মই নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত বন্ধুত্বসুলভভাৱে ব্যৱহাৰ কৰি সফল হ'ব বিচাৰোঁ আৰু জীৱনত এনেকুৱাই আৰু জীৱনটো চলি যাবলৈ অকণমান টকা পইচাৰো প্ৰয়োজন ঠিক তেনেদৰে মই এইটো যিহেতু ইংলিছ ছাবজেক্টটো আছে এতিয়াৰ পৰা অলপমান টিউশ্যনো কৰোঁ টিউশ্যন কৰি মই হাত খৰচখিনিও উলিয়াওঁ ঠিক তেনেদৰে আৰু মোৰ জীৱনটো এজন ভাল শিক্ষয়ত্ৰী হৈ কিনে সমাজত ভাল কাম কৰিবলৈ ইচ্ছা আছে সামাজিক কামত বিভিন্ন লেকচাৰ দিব মন আছে ভাল ভাল কথা ক'বলে মন আছে সমাজত যাতে মোৰ কথাখিনিৰ পৰা প্ৰভাৱ পৰে আৰু ভাল ভাল কথাখিনিৰ ভাল প্ৰভাৱ পৰে সেইখিনিও মই লক্ষ্য ৰাখিব লাগিব ভাল কাম কৰিব লাগিব নিজে বেয়াখিনি দূৰ কৰিব চেষ্টা কৰিব লাগিব তেতিয়াহে মোৰ মোৰ মোক মোৰফালে চাই কোনোবা অনুপ্ৰাণিত হ'ব আৰু ভাল কাম কৰিব ঠিক তেনেদৰে মোৰ জীৱনটো আগবাঢ়ি যাব বিচাৰোঁ এজন শিক্ষয়িত্ৰী হৈ